হেল্ল' অঁ কওঁকচোন

অঁ হয় নেকি ইয়ে মই তাৰমানে অকণমান দেৰি হ'ল আৰু কটা মানে মই চাবলৈ নহ'লে পাই

হয় বাৰু অঁ আপুনি হেৰি কাম এটা কৰিব লৈ আহিব পইচা হেৰিখিনি মাংসখিনি অলপ দেৰীকৈ আনিব আপুনি

কওঁকচোন বাৰু আপুনি অঁ আপুনি লৈ আহিব বাৰু মই বেলেগ এখিনি দি দিম

অঁ আপুনি এঘ এঘণ্টামানৰ পিছত খুলিম বাৰু এতিয়া আঠটামান বজাত খুলিম তেতিয়া আপুনি আহিব তেতিয়া মই আপোনাৰ সন্মুখতে কাটি দিম বাৰু অঁ ঠিক আছে আপুনি বেয়া নাপাব দেই বাইদেউ হৈ যায় ভুলতে হৈ গ'ল মই চাবলৈ নহ'লে আৰু গৰম যে গৰমতে হ'ল আৰু অঁ মই সলাই দিম বাও আপোনাক বেলেগকৈ দেই হ'ব বাৰু